হেল্ল' অঁ এই আছোঁ এনেই কি কৈছে অঁ অঁ কেতিয়ালৈ যাবা আজিয়ে যাবানে কি অঁ কোন কোন যাব অঁ অঁ যাম আকৌ তেতিয়াহ'লে একেলগতে গৈ বজাৰ কৰি আহিমগৈ যাম ৰাতিপুৱা মানে এই কি দুপৰীয়া মানে এটামান বজাত অঁ অঁ মোৰ আকৌ সেই ল'ৰাকেইটালৈ কাপোৰ আনিব লাগিব এই গৰম কাপোৰ নাই নহয় ল'ৰাকেইটালৈ অঁ অঁ তেনেকৈ পোৱা যাব হপায় কম দামত অঁ যাম আকৌ কাইলৈ গ'লে মানে আজি গ'লেও পাৰিম বাৰু

অঁ অঁ হেৰি অঁ আনিবগৈ লাগিব হেৰি আকৌ কি কয় মই মানুহজনী আকৌ নাই এতিয়া মই আনিলেহে অনা তাই ভাড়া গাড়ীত লৈ যাবনে ইভাগে লৈ যাব অঁ অঁ অঁ ওলাব আকৌ অঁ অঁ কেইটা বজাত অঁ অঁ ল'ৰা লৈ যাবনে কি অঁ অঁ অঁ অঁ